অ' বাইদ' অ' বাইদ' মই হেৰি অৰ্চিতাই কৈছোঁ অ' অ' হেৰি গাখীৰ অলপ লাগিছিলে অ' এনেই সদাই লৈ থকাটো নহয় এই অহা দহ ফ্ৰেব্ৰুৱাৰীত মানে ঘৰত মানে সকাম এখন আছে সেইকাৰণে অলপ বেছিকৈ মানে প্ৰয়োজন হ'ব অ' লগতে মানে দৈও লাগিছিলে অ' দিব পাৰিব নেকি অ' অ' অ' ঠিক আছে হেৰি এনেই অ' অ' মানে ঘৰত ঘৰত মানে বিশেষ এতিয়া মানুহ মানে নাই আনিবলৈ ত' ইয়াত দি থৈ গ'লে বেছি ভাল হ'ব অ' অ' অ' অ' অ' অ' ঠিক আছে মোক দহ লিটাৰকৈ লাগিব দেই অ' অ' অ' ঠিক আছে বাৰু অ' অ' অ' অ' অ' অ' দহ লিটাৰকৈ প পঠিয়াই দিব অ' এড্ৰেছটো আপোনাৰ এইফালে টেপৰগাঁও বুলি কয় টেপৰগাঁও টি ভি চেণ্টাৰ ওচৰত

ঠিক আছে অ'